অঁ আপুনি হেৰি বাৰু এই কি কয় এই চব্জি এই বেপাৰী নহয় জানোঁ অঁ মই বছৰৰ সদায় মানে কি বাৰমাহে চব্জি খেতি কৰি থাকোঁ অঁ মই এতিয়া চব্জিখিনি দিবলৈ মানে এনে বিচাৰিছোঁ গাদী বিচাৰিছোঁ বেপাৰী

চব্জি মানে মই সব চব্জিয়ে কৰোঁ মানে কি এতিয়া আৰু এতিয়া এইটো চিজন এতিয়া গৰম চিজন নহয় জানোঁ এতিয়া আমাৰ লাও কোমোৰা এইবিলাক এই বেঙেনা ভাতকেৰেলা এইবিলাক খেতিয়ে হয় মই য'তে ত'তে দিওঁ যেনিবা মোৰ এই দি থাকোঁ মই এই খেতি কোনো বেপাৰী ধৰি লোৱা নাই হ'লে মই এতিয়া ভাবিছোঁ আপোনাৰ কথা শুনিলোঁ সেইকাণে আপোনালৈ ফোন কৰিছোঁ আপুনি কেনেধৰণে দিব বাৰু এই ৰেটবিলাক কেনেধৰণে ধৰে হয় হয় অঁ অঁ হয় হয় তেতিয়াহ'লে ঠিকে আছে তেতিয়াহ'লে মই আপোনাকে দিম বাৰু খেতি খালী কম হ'লেও নিব লাগিব আপুনি সৰহ হ'লেও নিব লাগিব অঁ হয় হয় অঁ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ ধন্যবাদ কাটিছোঁ কাটিছোঁ দিয়ক